হয় কেনেকুৱা ধৰণৰ বা

অঁ কিমান মান কি কাপোৰৰ দোকান দিব অঁ অঁ এনেই কিমান মান বুলি ভাবিছে এমাউণ্টটো অঁ অঁ দেৰ লাখ মান অঁ আপুনি মোৰ কি লাভ হ'ব তাতে এনেকে পইচাটো দিলে হয় হয় হয় অঁ মই এনে টু পাৰ্চেণ্টকে দিয়া যায় বাৰু

অঁ ওৱান পাৰ্চেণ্ট মানে টু পাৰ্চেণ্টকে বাৰু মোৰ চলি আছে তাৰপিছত এনে দিব পৰা যাব বাৰু আপোনাৰ তাতে মই লাভটো মোৰতো অলপ লাভ হ'ব লাগিব ন অঁ

ও হয় হয় অঁ ঠিক আছে দিয়কচোন বাৰু কিমানখিনি চাওঁ আপুনি দোকানখন কিমান কেতিয়া খুলিব অঁ অঁ পইচা আছে বাৰু এনেই মইতো টু পাৰ্চেণ্টকে চলাই থাকোঁ যদি আপুনি ভাবিছে তেতিয়াহ'লে বাৰু ওৱান পাৰ্চেণ্টকেই দিম তাতে মোৰো অকমান লাভ হ'ব লাগিব নহয় হয় হয় হয় অঁ এনে কিমানমান দিনলৈকে ল'ম বুলি ভাবিছে

অঁ এনেই এগ্ৰ্ৰীমণ্ট কৰি দিয়া যায় ধৰক যেতিয়ালৈকে ৰাখিম বুলি ভাবে তেতিয়ালৈকে আমি এগ্ৰ্ৰীমেণ্ট কৰি দিয়া হয়

এনেটো মোৰ সেনেকে বহুতো দোকানীয়ে নি থাকে বাৰু সেনেকে এনেকে চলিয়েই আছে বহুতো দোকানৰ দোকান সেনেকে দিওঁ বাৰু কিছুমানে আকৌ সৰু সৰু দোকানবিলাকে ওৱান পাৰ্চণ্টকেই দিয়া যায় আৰু কিছুমান আকৌ সেনেকে ভাল আগৰ পৰা চলি থকা দোকানীবিলাকে সেনেকে টু পাৰ্চেণ্টকে লৈ যায় আপুনি যিহেতু বিচাৰিছে তেতিয়াহ'লে ওৱান পাৰ্চেণ্টকেই দিম বাৰু

অঁ মই বাৰু দিব চেষ্টা কৰিম এনে কাপোৰৰতো বিজনেছটো ভালে চলে বাৰু এনেই কি কি ৰাখিম বুলি ভাবিছে দোকানত অঁ ছোৱালী মানুহৰ সামগ্ৰীখিনি ৰাখিব অঁ

হয় মই বাৰু মই ওলাব লাগিব একাউণ্টৰ পৰা ওলাই মই আপোনাক ফোন কৰিম

অঁ পৰা যাব বাৰু দহদিনৰ ভিতৰত মই চেষ্টা কৰিম দিবৰ কাৰণে

এনে লোৱা হৈছে বাৰু অঁ অঁ অঁ

এনেই বাৰু ছোৱালী মানুহৰ সামগ্ৰী চলিব নচলা নহয় লেডিছ আৰু এইবিলাক কাটিং নিটিঙৰো কিছুমান সামগ্ৰী ৰাখিব পাৰিব অঁ

হয় হয় অঁ অঁ দিয়ক তেতিয়াহ'লে চাওঁ ময়ো দহ দিনলৈকে মই ৰেডি কৰিম তাৰপিছত আপোনাক ফোন মাৰিম আহি যাব ঠিক আছে দিয়ক হয়